ঐ সিদিনা যে মই পেণ্ট এটা অৰ্ডাৰ দিছিলোঁ আজি আহি পালে পেণ্টটো মই চাইছোঁ পেণ্টটো বৰ ভাল নহয় ইমান ছাইজটো ইমান ভালকৈ ফিটিং হোৱা নাই আৰু কালাৰটো ইমান ভাল নহয়